অঁ জোতা আছে মোৰ তাত এই পুমাৰ আছে এডিডাছৰ আছে আৰু তুমি চাব পাৰা নাইকিৰ আছে এইবিলাক বহুত ধৰণৰ আছে আৰু অঁ আছে আছে এইয়া ওপৰৰ ঠাকটোতে তোমাক কেইযোৰ লাগে নো পুমাৰ আঠাইশৰ পৰা বত্ৰিছৰ ভিতৰত থাকিব আৰু কমত তুমি চাব লাগিব বেলেগ চাই লোৱা যদি নিমিলে পুমাৰ পুমাৰ ওঠৰশ পোন্ধৰশ কেজুৱেল নাহিব তুমি হেৰি চাই লোৱা নাইকিৰ চাই লোৱাচোন বাৰু নাইকিৰ তুমি পাই যাবা পোন্ধৰশৰ পৰা দুই হাজাৰৰ ভিতৰত অঁ অঁ ন নম্বৰী ন পুমাই দিম নে নাইকিয়ে চাবা তুমি অঁ অঁ অঁ অঁ কালাৰটো অঁ ৰ'বা দে চাই আছোঁ অঁ চাই লোৱাচোন বাৰু তুমি এই কেইযোৰ অঁ অঁ অঁ অঁ নিশ্চয়ে এই চেগাৰ আছে মোৰ তাত চেগাৰ পাবা আৰু গাফিডিস্কৰ এযোৰ আছে তুমি অৰিজিনেলটো তোমাৰ চাৰে সাতশ পৰিব অঁ কমোৱাটো আৰু হ'ব বাৰু যদি দুইযোৰ লয় আপুনি

চাৰে পাঁচশত বাৰু তুমি হেৰি নাইকিৰযোৰ ল'বানে এই দুইযোৰ মিলি তুমি বাইছশ দিব লাগে মই বেছি ধৰা নাই বাৰু ইয়াত ছয়শ ধৰিছোঁ আৰু ইয়াত ষোল্লশ ধৰিছোঁ